হেল্ল' বাইদেউ চিত্ৰলেখা ইণ্ডাষ্ট্ৰীি হয় নেকি মানে মানে কাপোৰ দিব লগা আছিল মানে চাদৰ মেখেলা মানে ইমাৰ্জেঞ্চি লাগিছিল আৰু মানে মোৰ কলেজত প্ৰগ্ৰেম এটা আছিল অঁ বাই অঁ মানে বাইছ তাৰিখৰ আগত লাগে আৰু কাপোৰযোৰ

মানে যিকোনো ডিজাইন দি চিলাব পাৰে ন মানে মই মানে ব্লাউজত বা অঁ

কি কিমান আছে আপোনাৰ কৰ্মচাৰী অঁ লগতে আপুনিও কৰে ন চিলাই কামটো মোৰ যোৰ আপুনিয়ে চিলাই দিব মানে মই যিহেতু আপোনাকে চিনি পাওঁ কৰ্মচাৰী বেলেগ বেছিক চিনি নাপাওঁ কিমান ল'ব বা এইটো মানে চিলাই ফিজটো কিমানমান হ'ব কিমানমান ল'ব এনেই মানে কি ডিজাইনটো চাই দামটো লয় নেকি

অঁ বাকী চব কাপোৰে চিলাই ন চাদৰ মেখলাৰ বাহিৰেও বেলেগ যিকোনো লেডিছৰ কাপোৰ হওক বিলাক চিলাই ন অঁ মানে মোৰ কাপোৰযোৰ সোনকালতে দিব পাৰব না মানে বাইছ তাৰিখৰ আগত অঁ মানে মই আজি লৈ যাম মানে গধূলি লৈ যাম কাপোৰযোৰ কিন্তু বাইছ তাৰিখৰ গধূলি লৈ যাম আজি বাইছ তাৰিখৰ আগত মানে দিব লাগিব আৰু মানে কলেজত প্ৰগ্ৰেম এটা আছে তো তাতে পিন্ধিম কাপোৰযোৰ অঁ আপুনিয়ে চিলাই দিব কিন্তু বেলেগ কৰ্মচাৰীক নেদব' আৰু কাৰণ মই আপোনাকে বিশ্বাস কৰোঁ কাৰণে আপোনাৰ তাতে দিছোঁ অঁ নহয় কলেজৰ মানে প্ৰগ্ৰেম এটা আছে কলেজৰ অঁ কলেজৰ প্ৰগ্ৰেম এটা আছে তাতে মানে পিন্ধিম আৰু কাপোৰযোৰ সেইকাৰণে লাগিছিল আৰু তাতে আপোনাৰ ইণ্ডাষ্ট্ৰেড কাপোৰ বৈয়েও নেকি অঁ কিমানমান হয় এদিনত মানে কাপোৰ আপোনাৰ বাহিৰৰ পৰাও দিয়ে নেকি বাহিৰৰ পৰা অঁ অঁ কিমান কৰি দিয়ে কৰ্মচাৰীক অঁ মানে দিনত যিমান কাপোৰ পায় সেই হিচাপত দিয়ে আৰু কি কি কৈছে বুজা নাই ৰ'ব হয় হয় অঁ মানে দিনটোত যিমানখিনি হয় সেই হিচাপত অঁ অঁ অঁ হয় হয় হয় অঁ মোৰ মোৰ মানে কি একযোৰা বাইছ তাৰিখে দিব আৰু পাঁচ তাৰিখে সিযোৰা কাপোৰ অনাৰ পিছত মানে মই আৰু বেলেগ আপোনাক দুযোৰা কাপোৰ দিম সেইকেইযোৰা চিলাই দিব সেইকেইযোৰা ডিজাইনটো বেলেগ আৰু মানে সেইকেইযোৰা অলপ দেৰিকে দিলেও হ'ব কিন্তু মানে আজি আজি যোনযোৰা দিম সেইযোৰা মানে বাইছ তাৰিখে দিব আৰু আপুনি মানে আৰু পাৰে মানে লাগবই আৰু বাইছ তাৰিখে অঁ বাকী দুযোৰাটো অলপ পিছত দিলেও হ'ব অঁ হ'ব দিয়কচোন এই কাৰণ বিয়াৰ চিজনে চলি হৈছে দিয়কচোন কাপোৰটো ও অঁ দিয়ক হ'লেই হ'ব দিয়ক মই এনকে লৈ যাম দিয়ক অঁ দিয়ক অঁ দিয়ক